অ' বিছাল অ' তোমাক মই ফোন কৰিবলৈ কৈছিলোঁ অ' ময়েই কৰিলোঁ দিয়া তথাপিতো এই কি হ'ল ইমান ভাগি পৰিলে নহ'ব নহয় খেলত কিছুমান বস্তু থাকেই চোৱা এতিয়া পটককৈ ডিপ্ৰেছ্ড হ'লে নহ'ব মানসিক চাপত ভোগিলে নহ'ব খেলৰ জগতখনেই তেনেকুৱা বুজিছা আমি কিছুমান বস্তু আমি উদাহৰণ ল'ব লাগিব মানুহৰ পৰা এতিয়া চোৱা শচীনে জানো প্ৰথম বছৰতে ৱৰ্ল্ড কাপ জিকিছিলে হে খেলাৰ শচীনে ছয়খন ৱৰ্ল্ড কাপ খেলিছে মেছিয়ে জানো প্ৰত্যেক প্ৰথম বছৰতে ৱল ফুটবলৰ ৱৰ্ল্ড কাপ জিকিছিলে সময় লাগে তুমি এগৰাকী ভাল খেলুৱৈ আমাৰ সকলোৰে বিশ্বাস আছে তুমি পাৰিবা খালী অকণমান ৰুটিনখিনি আমি অনু অনুকৰণ কৰিব লাগিব অলপমান ভালকৈ প্ৰক্টিছ কৰিব লাগিব আৰু অধিক ক'ত ক'ত তোমাৰ কমজুৰি আছে ক'ত ক'ত তোমাৰ দুৰ্বলতা আছে সেইখিনি আমি ঠিক কৰিব লাগিব আমি তোমালোকৰ লগত তোমাৰ লগত আছোৱেই দেই চিন্তা কৰিব নালাগে ভাল অ' তোমাৰ ওচৰত প্ৰতিভা আছে প্ৰচুৰ প্ৰতিভা আছে খালী ৰিজাল্টো নাই আহা একো নাই ৰিজাল্ট মেটাৰ নকৰে ডিচিপ্লিন আৰু ভালকৈ ফ'কাছ কৰা ভাল ভাল হ'ব তোমাৰ বুজিছা আৰু সদাই পেক্টিছলৈ আহিবা হা ডে' টু ডে' যিখিনি আমি ৰুটিন বান্ধি দিছোঁ সেই মতে ফ'ল' কৰিবা আহিব তোমাৰ ভাল দিন আহিব আমি তোমাক লক্ষ্য কৰিছোঁ বহু দিনৰ পৰাই ভাল হ'ব ঠিক আছে আৰু বেষ্ট অৱ লাক ভালকৈ পেক্টিছ কৰিবা ভৱিষ্যতত ভাল খেলুৱৈ হিচাপে তোমাক লগ পাম